আমি কিছুমান কাম লগে ভাগে কৰিলে আমাৰ বহুত অসুবিধা হয় যিটো কাম এতিয়া ধৰি লোৱা আমি কৰোঁ কৰাৰ পাছত তাত ধৰি লওক সমজুৱা হিচাপে কৰিলে বহুত প্ৰব্লেম আহি পৰে ইটো সিটো বুজা বুজি কেতিয়াবা খেলি মেলি হয় হিচাপ নিকাবৰ কাৰণেও ধৰি লওক অসুবিধা হয় তেওঁ যিটো হিচাপ দিব মই সেইটো হিচাপতো কিছুমান কাম হৈ নুঠে আৰু মই যিটো হিচাপ দিম সেইটো হিচাপত ক'লে তেওঁ মানি নলয় সেনেকে কিছুমান অসুবিধা হয় সেইকাৰণে কিছুমান কাম কৰিবলৈ হ'লে ব্যক্তিগত হিচাপে কৰাটো ভাল দুজন মানুহ মিলি পিনে যেতিয়া এটা কাম কাম কৰা হয় সেই কামটো সহজতে কামটো সোনকালে হয় কিন্তু তাত মানে কিছুমান বহুত ইটোৱে সিটোক বুজা বুজি অসুবিধা হয় সেইকাৰণে কিছু যি কাম কৰে নিজে কৰিব লাগে তেতিয়া কোনো কথা নাই লোকচান হলেও নিজৰ হ'ব প্ৰফিট হ'লেও নিজৰ হব ক'বলগীয়া একো নাথাকে লগৰজনে ভাবি থাকিব মই এইটো কাম মই এনেকে উঠাই দিওঁ এইটো কাম মই কৰি পিনে এনেকে কৰোঁ ই ভাবিব সি এনেকে কৰিছে মোৰ লোকচান হৈছে সি বেছি টকাটো খাই দিছে সেইকাৰণে ধৰি লওক দুয়োজনে মকা মিলাকে কৰিলেও কিছুমান কাম তাত খুঁত থাকি যায় খুঁত থকা কামত কৰাতকৈ সেইকাৰণে নিজাববীয়াকে কৰিলে যি বস্তুটো কাৰো অসুবিধা নহয় ইটোৱে সিটোৰ প্ৰতি বেয়া পোৱা পুইয়ো নহয় কাম বস্তু তেতিয়া সোনকালে হ'ব কাকো ক'বলগীয়া নাথাকে